এইটো টুটুমণি শইকীয়া হয় নাই তুমি আপোনাৰ হেৰি ব্ৰইলাৰ দোকান আছে মাংস কটা অঁ মানে কথা এটা আছিলে মই ধেমাজিৰ মাজখোৱাৰ হয় মাজখোৱাৰ কুমাৰ গাঁৱৰ হয় বিয়া এখন আহিছে লগত মানে মাংসৰ প্ৰয়োজন হৈছিলে আপুনি দিব পাৰিব নেকি বাৰু লগাতো ব্ৰইলাৰ লাগিছিলে মোক পঞ্চাছ কিলো লাগিছিলে ঘৰত দিব লাগিব আপুনি আপুনি আহি কাটি দিব পাৰিব নাই বাৰু চব কৰিব কিলো কিমানকৈ বিকিব আপুনি বা কটাটো এক্সট্ৰাকৈ দিব লাগিব নেকি আপোনাক ৰেটটো মানে বেলেগ বেলেগ টাইপৰ নেকি আপোনাৰ আপুনি তাতে কাটি আনিব নে আপুনি তাতে কাটি আনিব নে আমাৰ ইয়াত আহি কাটি দিব সেইটো হ'ব বাৰু তেলৰ খৰচটোতো দিয়াতো দিম নহয় আপুনি আপুনি লৈ আহিব লাগিব মোৰতো যোৱাটো অসুবিধা হ'ব নহয় ব্যস্ততা ইমান হ'ব আপুনি গুচি আহিব আৰু আপুনি মোক আকৌ আপুনি হেৰি অকল ব্ৰইলাৰে কাটেনে বেলেগ মাংসও পোৱা যাব আপোনাৰ তাত মোৰ ছাগলী লাগে মোৰ লোকেল মুৰ্গী আৰু ছাগলী মাংসটো লাগিছিলে ছাগলী বেছি নালাগে বিছ ত্ৰিছ কিলোমান দিব পাৰিলে ভাল আৰু দিব পাৰিবনে নাই তাৰপৰা হেৰি লোকেল কুকুৰাটো সেনেকৈয়ে বিছ ত্ৰিছ কেজি লাগে এনেই কিমান কিমানকৈ দি আছে লোকেলটো বেপাৰী ইমান দাম লয় নেকি বাৰু অলপ কমাব আকৌ চাইচিতি ইমান লৈছোঁ আপোনাৰপৰা কমিছনো অলপ দিব লাগে ন কমিছন কমাই দিব লাগে ন দামটো কাটি দিলে আপোনাকটো কাটি দিলেতো আপোনাকতো এক্সট্ৰা পইচা দিম ন আপোনাৰ ফ্ৰীৰতটো কাটি নিদিয়ে আপুনি মোক

ছাগলীটো কিমানকৈ ধৰিব আপুনি ইমান দাম কৈছে আপুনি এতিয়া ব্ৰইলাৰটো কিমানকৈ দিব আপুনি ওৱান ফৰ্টি অলপ কমাওক আপোনাৰপৰা আপোনাৰপৰা চাওক আকৌ মই কম কম কৰিলে আশী নব্বৈ কিলো মাংস ল'ম তাতো অলপ কমাব লাগে ন আপুনি আপোনাৰ মই আনোতে তেলৰ খৰচ দিম কিবাকিবি দিম আপুনি অলপ কমাওক আপুনি এশ বিছ টকাকৈ ধৰি দিয়ক ব্ৰইলাৰটো মোৰ আজি চাৰি তাৰিখ ন মোৰ সোতৰ তাৰিখে বিয়া আছে টাইম টাইম পাওঁ নাপাওঁ সেইটো কি কথা আকৌ আপোনাৰপৰা লৈছোঁ মই টাইমত পাব লাগিব ৰাতিপুৱা সময়ত বনাব পোৱাকৈ খোৱা বোৱাটো খোৱা বোৱাটো চিন্তা কৰিব নেলাগে ন মই খোৱাম নহয় আপোনাক আহিলেনো কেলেই নোখোৱামনো মই কাইলৈ যাম বুলি ভাবিছোঁ আপুনি থাকিব নাথাকে বাৰু এডভান্সটো দিয়াটো দিম বাৰু এনেই কিমানমান লাগিব লৈ যাব লাগিব নহয় লগত হ'ব কাইলৈ গৈ কিনি দোকানতে ভালকৈ কথা পাতিম আৰু মোবাইলত কথা পতাটোও ইমান ভাল নহয় কাইলৈ পিছবেলা সময়ত থাকিব নহয় আপুনি হ'ব বাৰু আপোনাক মই গৈ কাইলৈ লগ পাম বাৰু দেই এতিয়া থৈছোঁ এতিয়া মানুহবিলাকো আহিছে লগৰবিলাকো আহিছে অঁ ঠিক আছে অঁ ঠিক আছে